হেল্ল' অৰ্পনা বাইদেউ কি কৰি আছে মইও এতিয়া মানে গৰম বন্ধ পৰি আছে মোৰ ডিউটি তেনেকৈ নাই মই মানে কথা এটা আমি ভাবিছিলোঁ আপোনাৰ মানে আমাৰ স্কুলৰ ষ্টুডেণ্টবিলাকৰ পোনে এইবাৰ গৰম বন্ধৰ পাছতে সিহঁতক এটা ট্ৰিপ এটাত যাওঁ বোলো ওচৰতে ওৰাং নেশ্যনেল পাৰ্কত বেয়া হ'ব নেকি কথাটো অ সেই তাতো অলপ কিবা মানে আপোনাৰ মানে এডুকেশ্যন অলপ ডেভলপ হ'ব সিহঁতৰো অলপ শিকিব ওৰাং নেশ্যনেল পাৰ্কৰ বিষয়ে অলপ গম পাব তো আমি আপোনাৰ হেৰি তাৰিখে নিৰ্ধাৰ কৰিছোঁ আপোনাৰ অক্টোবৰৰ মানে দুই তাৰিখ মানে যাম হয়তো গান্ধী জয়ন্তী আছে ন' মানে আপোনাৰ সেইদিনাখন মানে বন্ধও হয় ন' গান্ধী জয়ন্তী আছে গতিকে বন্ধবাৰতে বোলো সব যাওঁ গোটেইসোপা ভালো লাগিব গোটেইখিনি নিজৰ ষ্টুডেণ্টবিলাককো লৈ গৈ খোৱা মানে কি আৰু তাতে হ'ব সব মানে খোৱা বোৱা মানে ভাত চাত মাংস চাংস তাতে সব খাম আৰু হোটেলত নহয় আমি আমাৰ ফালৰ পৰা মানে কাৰিকৰ লৈ যাম আৰু কাৰিকৰে বনাব ট্ৰেভেলাৰ এখন ঠিক কৰিম বুলি ভাবিছোঁ ট্ৰেভেলাৰত মানে দুখন ঠিক কৰিম আৰু আপোনাৰ ক্লাছ এ চিক্স চেভেন এইট মানে তিনিটা ক্লাছ আৰু গাৰ্জেন তেনেকৈ গাৰ্জেন তেনেকৈ নাই কিন্তু আপোনাৰ গাৰ্জেনৰ ফালৰ পৰা সিহঁতে মানে যোন যোন যায় তাৰমানে আণ্ডাৰ্টেকিং এখন লৈ আহিব লাগিব আৰু মানে গাৰ্জেনৰ ফালৰ পৰা কিন্তু তেনেকৈ মানে গাৰ্জেন এলাউ নাই অনলি মানে আমাৰ ষ্টাফ যাব আৰু আমাৰ মানে শিক্ষকসকলৰ সেইটো কাৰণে সিহঁতক মানে দি দিছোঁ আৰু মানে ন'টিছখন বোলো যোন যোন যোৱা তোমালোকে মানে ঘৰৰ পৰা আণ্ডাৰ্টেকিং এখন লৈ আহিবা গাৰ্জেনৰ চাইন লৈ কৈছোঁ তেনেকৈ যাবলৈ বহুত ইচ্ছুক মানে গোটেই ষ্টুডেণ্টসোপা পইচা তোলা হৈছে তোমাৰ মানে এইটো আপোনাৰ মানে প্ৰতিটো ষ্টুডেণ্টৰ পৰা মানে দুশ টকাকৈ তোলা হৈছে সেইবিলাক বাৰু সব মানে হৈ আছে আলোচনা হৈ আছে মানে আপোনাক এইটো কাৰণে খবৰ কৰিলোঁ আপোনাৰ আপুনি যাবলৈ ইচ্ছুক হয় নহয় কাৰণ আপুনিটো ইমান তেনেকৈ এইবিলাকত ভাল নাপায় ন' মানে সিদিনাখন আমাৰ গোটেই শিক্ষকসকলে মানে মিটিং এখন দিছিলে কিন্তু আপুনি তাত মানে হেৰি নাছিল যে এটেণ্ট নাছিল যে সেইটো কাৰণে তেনেকৈ মানে ফোন কৰা হৈছে অ ঠিক আছে বাৰু অ ঠিক আছে হ'ব দিয়ক তেন্তে এই স্কুল আহিলে লগ পাম ঠিক আছে